অঁ হেল্ল' কোনে ক'লে বাৰু হয় হয় কওক অঁ হয় হয় দিছান গগৈ ন এই বস্তুটো ময়ে দিছিলোঁ বাৰু হ'ব ৰিটাৰ্ণ হ'ব আপুনি কেতিয়ালৈ কৰিম বুলি ভাবিছে অঁ অঁ হেৰি কৰিব আপোনাৰ তাত ফ্লিপকাৰ্টৰ যদি দিছে ফ্লিপকাৰ্টতে খুলিব তাৰপিছত তাত তললৈ বস্তুটো যোনটো লৈছিলে তাৰ তলত যাব ৰিটাৰ্ণ প্ৰডাক্ট বুলি আহিব সেইটো আপুনি চেক কৰিব এবাৰ তাতে বাকী ডিটেইলছবোৰ ওলাব সেইবোৰ আপুনি ফিল আপ কৰি দিলেই ৰিটাৰ্ণ হৈ যাব তাপা বস্তুটো আমি গৈ লৈ আহিমগৈ আপোনাৰ তাৰ পৰা অঁ

অঁ নাই নাই আপোনাৰ বেংক একাউণ্টত হৈ যাব আপুনি আকৌ বেলেগ কিবা লওঁ বুলিলে পাৰিব আপোনাৰ চৌব্বিছ ঘণ্টাৰ ভিতৰত হৈ যাব অঁ অঁ একো নাই চিন্তা কৰিব নহ'লে আপোনাৰ ৰিটাৰ্ণ হৈ যাব ঠিক আছে দিয়ক অঁ